নমস্কাৰ দাদা মই মাজুলী বনগাঁৱৰ পৰা কৈছিলোঁ এনেকৈ মই মানে টেবলেট এটা ল'ব বিচাৰিছোঁ মোক শিক্ষাৰ কাৰণে পঢ়াৰ যিকোনো কামতে প্ৰয়োজন আছিলে কিন্তু মোৰ বাজেটৰ লগত মিলা নাইকিয়া যেনে ধৰক মোৰ বাজেটটো হৈছে আপোনাৰ দহ হেজাৰ টকা কিন্তু টেবলেটটোৰ দাম আপোনাৰ যিটো চল্লিছমান হৈ যাব চল্লিছ হাজাৰমান হৈ যাব সেয়েহে মানে কি হৈছে মোৰ বাজেটটোৰ লগত মিলা নাই সেয়েহে মানে মই আপোনাৰ আপোনালোকৰ ৱেবছাইট এটা পাইছিলোঁ এনেকৈ আপোনালোকৰ এনেকৈ টেবলেটটো কম দামতে আপোনালোকে আমি ক্ৰয় কৰিব পাৰোঁ বুলি সেয়েহে আপোনালোকৰ কণ্টেক্ট কৰিলোঁ যে মোক টেবলেট এটা লাগিছিলে আপোনালোকে যদি পাৰে সেই টেবলেটটো আপোনালোকে অলপ কম দামত দিবলৈ চেষ্টা কৰিবচোন দিব পাৰে যদি আপোনালোকে টেবলেটটো কম দামত মোক কণ্টেক কৰিব মই আপোনালোকক নাম্বাৰটো দি দিছোঁ নাইন থ্ৰী ফ'ৰ ছিক্স ছেভেন ফাইভ এইট ছেভেন থ্ৰী এই নাম্বাৰটো হৈছে মোৰ কণ্টেক্ট নাম্বাৰ যদি আপোনালোকে টেবলেটটো এই দহ হেজাৰ টকাৰ এমাউণ্টৰ ভিতৰত লাগিলে পাছত ই এম আই দিলেও হ'ব তেনেকুৱা যদি তাৰ ভিতৰত যদি আপোনালোকে দিব পাৰে তেতিয়া মোক টেবলেটটো আপোনালোকে দিবলৈ চেষ্টা কৰিবচোন আৰু মই ৱেবচাইটটো পাইছিলোঁ আপোনালোকৰ মই বহুতেই কৈছে যে ৱেবছাইটটো ভাল আপোনালোকে আপোনালোকৰ পৰা টেবলেট সংগ্ৰহ কৰিছে সেয়েহে ময়ো আপোনালোকৰ ওচৰৰ পৰাই টেবলেট এটা ক্ৰয় কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে যদি হয় তেতিয়া সেই টেবলেটটো এই নাম্বাৰটোত কণ্টেক্ট কৰিব আৰু মোক জনাবচোন